মই কেইদিনমান আগতে আইফোন থাৰ্টিনটো কিনিছিলোঁ মই ব্যৱহাৰ কৰি খুবই ভাল পাইছোঁ তাৰ কেমেৰা হওক বা বেটেৰী বেকআপ হওক বহুত ভাল যথেষ্টখিনি সন্তুষ্ট মানে এইটো প্ৰডাক্ট ইউজ কৰি